আমাৰ অঞ্চলত প্ৰায়ভাগ যুৱক যুৱতীয়ে বা উচ্চ শিক্ষাৰ বাবে চহৰলৈ ওলাই যায় বা দহ শতাংশ লোকে চহৰলৈ ওলায় যায় কিন্তু তেওঁলোকে বেছিভাগ উচ্চ শিক্ষাৰ বাবেও যায় কিছুমান বা চহৰত কাম বিচাৰিও যায় কাৰণ আমাৰ অঞ্চলসমূহত অকণমান কামৰ অলপ দিগদাৰো হয় তেওঁলোকে সেইবাবে কিছুমান কামলৈও যায় বা কিছুমানে উচ্চ শিক্ষাৰ বাবেও যায় আমাৰ অঞ্চলৰ প্ৰায় দহ শতাংশ লোকেই চহৰলৈ যায় আৰু তেওঁলোক কিছুমান কোম্পানীত কৰেগৈ তাপা কিছুমানে এনেকুৱা চৰকাৰী চাকৰিয়ালো চৰকাৰীও চাকৰি কৰে কিছুমানে আৰু সেই লোকসকল গাঁওলৈ ঘৰলৈ আহে তেনেকুৱা সময়ত মানে উৎসৱ পাৰ্বণ হওক বা ঘৰত কোনোবা ঢোকালে বা কাৰোবাৰ বেমাৰ আজাৰ হ'ল তেনেকুৱা সেইটো সময়ত তেওঁলোকে অহা দেখা যায়

এই আমাৰ অঞ্চলৰ যিখিনি যুৱক যুৱতী সেই যুৱক যুৱতীয়ে কিছুমান মানে ঘৰুৱা অসুবিধাৰ বাবেও বাহিৰলৈ ওলাই যোৱা দেখা যায় তেনেদৰে ঘৰুৱা বা আৰ্থিক অলপ দুৰ্বল হ'লে তেওঁলোকে মানে যেতিয়া অঞ্চলত তেওঁলোকে ব্যক্তিগত থাকিবলৈ অলপ দিগদাৰো পায় সেইবাবে তেওঁলোকে চহৰলৈ ওলায় যায় কিছুমান